মই আপোনাৰ দোকানৰ পৰা এটা ভাল কোম্পানীৰ হেডফোন অৰ্ডাৰ দিছিলো হেডফোনডালৰ কোৱালিটিটোক লৈ মই অকণো সুখী নহয় হেডফোনডাল ব্যৱহাৰ কৰাৰ পাছৰ পৰাই হেডফোনডালে বিভিন্ন ধৰণৰ সমস্যা দিয়ে আছে হেডফোনডালৰ পেকেটিঙত আপোনালোকে যিদৰে দেখাইছে প্ৰডাক্টটো সেইধৰণৰ মুঠেও নহয় তাৰ ওপৰিঞ্চিভাৱে মই যিটো ৰঙত বিচাৰিছিলো সেই ৰঙতো মই হেডফোনডাল পোৱা নাই হেডফোনডালৰ বস্তু কোৱালিটিটো অতিকৈ বেয়া হেডফোনডালৰ ৰঙবোৰ যিটো প্ৰয়োগ কৰা হৈছে হাতেৰে অলপ সময় চুই থকাৰ পিছতেই সেই ৰংবোৰ এৰ খাই আহে হেডফোনডালৰ যিটো প্লাষ্টিক ব্যৱহাৰ কৰিছে সেই প্লাষ্টিকটোও চনকা অকণমান জোৰ কৰি ধৰিলেই বা জোৰ কৰি হেঁচা পৰিলেই ভাগি থাকে তলত পৰি গ'লেই ভাগি থাকে তাৰ ওপৰিঞ্চিভাৱে হেডফোনপাতৰ কিনাৰৰ কোচনবিলাক অতিকৈ বেয়া আপোনালোকে কোৱামতে হেডফোনডালৰ কোচনটো কোমল হ'ব লাগে কিন্তু হেডফোনডালৰ কোচনটো কোমল নহয় হেডফোনডালৰ ছাউণ্ড কোৱালিটিটো অতিকৈয়ে বেয়া হেডফোনডালৰ পৰা কোনো ধৰণৰ শব্দ ভালদৰে নুশুনি হেডফোনডাল ব্যৱহাৰ কৰাৰ সময়ত বাহিৰৰ পৰা শব্দবিলাক শুনি থাকি প্ৰডাক্টটোৰ মতে বাহিৰৰ পৰা কোনো ধৰণৰ শব্দ নাহে আৰু ভিতৰৰ শব্দখিনিও শুনিবলৈ ভাল হয় কিন্তু হেডফোনডালত তেনেকুৱা কোনো ধৰণৰ তেনেকুৱা সুবিধাই নাই হেডফোনডালৰ চাৰ্জ দিয়া সময়টোও অধিক আৰু বেছি দেৰি চাৰ্জ নাথাকে হেডফোনডালৰ বেটেৰীৰ কোৱালিটিটোও অতিকৈয়ে বেয়া আৰু তাৰ যি ব্যৱহাৰ সেয়াও অতিকৈয়ে বেয়া চাৰ্জ বেছি দেৰি নেথাকে আৰু চাৰ্জ দিলেও সোনকালে চাৰ্জ নলয় হেডফোনডাল ব্যৱহাৰ কৰি কাৰোবালৈ কল কৰিলে কলৰ মাত নুশুনি হেডফোনডালৰ ভলিউম বঢ়াব বিচাৰিলে ভলিউম নাবাঢ়ে আনকি হেডফোনডালে ব্লুটুথ কানেক্টিভিটিও অতিকৈয়ে বেয়া ব্লুটুথ কানেক্ট হয় কেতিয়াবা কানেক্ট নহয় হেডফোনডাল আপোনালোকে দেখোৱামতে পানী প্ৰতিৰোধী কিন্তু বাস্তৱিকতাত হেডফোনডাল পানী প্ৰতিৰোধী নহয় হেডফোনডাল পানীত পৰাৰ লগে লগেই বেয়া হৈ যায়

গতিকে হেডফোনডাল ব্যৱহাৰ কৰি মই অকণো সুখী নহয় আৰু ইয়াৰ লগত মোৰ যি অভিজ্ঞতা সেই অভিজ্ঞতা অতিকৈয়ে বেয়া গতিকে মই এই হেডফোনডাল ইউজ কৰি অকণো সুখী নহয় আৰু মই এইটো পুনৰ ব্যৱহাৰ কৰিব নিবিচাৰোঁ